হেল্ল' হয় মই ৰূপম কোঁৱৰে ক'লোঁ অঁহ আপুনি হাঁ মই আপুনি আপোনাৰ নাম্বাৰটো মোৰ লগৰ এজনে দিছিলে আপুনি অকণমান গা মোক গাইড কৰিব লাগে মানে আপোনাৰ মই ডিব্ৰুগড় গৈ আছোঁ ডিব্ৰুগড় যাম বুলি ভাবিছোঁ মই যোৰহাটৰ পৰা আহিছোঁ আ আপোনাৰ ধৰক পাঁচ তাৰিখে পাঁচ ফেব্ৰুৱাৰীত পাই যাম মই

অঁ মো যিহেতু মই পাইছোঁ ডিব্ৰুগড়তে বেছি ভাল চাহ বাগিচা ডিব্ৰুগড়তে হ'লেও একো আপত্তি নাই ওচৰে পাঁজৰে দুই তিনিখন ডিষ্ট্ৰিক্ট পাৰি আৰু হয় হয় মই বৰ্তমান টি গাৰ্ডেনতো ৰিগাৰ্ডিঙে আছিছোঁ তাৰপিছত যি পাওঁ আৰু চাই যাম ওচৰে পাঁজৰে যি পাওঁ পাম আৰু হয় হয় হয়

হয় হয় হয় হয় হয় হয় মই লখিমপুৰত অৰ্গেনিক টি

হয় হয় হয় তো আৰু অঁ অৰ্থ'ডক্স চৰ্থডক্স পাম নহয় ন অৰ্থ'ডক্স টিটো আচ্ছা আৰু থকা খোৱা ব্যৱস্থাটো তাত হোটেল পাম কাইণ্ডলী দুই তিনি দিনৰ কাৰণে হয় আচ্ছ আচ্ছা ঠিক আছে তেতিয়াহ'লে আপোনাৰ মই পাঁচ তাৰিখে মৰ্ণিং পাই যামগৈ আপুনি হয় হয় ফ্লাইটত আপুনি তা এয়াৰপ'ৰ্টৰ পৰা ব্যৱস্থাটো কৰি দিব মই ফোন কৰিম আপোনাক ঠিক আছে থেংক ইউ